ভাৰত স্বাধীন হোৱা পূৰ্বৰে পৰা ভাৰতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বা প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহিছে ঊনৈছশ সাতচল্লিছ চনে ঊনৈছশ সাতচল্লিছ চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল স্বাধীনতাৰ আগে আগেয়ে ব্ৰিটছৰ উপনিৱেশবাদত ভাৰতে উপভোগ ভোগ কৰিবলগীয়া হৈছিল তাৰ তাৰপিছৰে পৰা ঊনৈছশ সাতচল্লিছ চনৰ দেশ বিভাজনৰ ফলত হোৱা প্ৰত্যাহ্বান ভাৰতে প্ৰত্যাহ্বানৰ সন্মুখীন ভাৰত হৈ আহিছে তাৰোপৰি বিভিন্ন ধৰণৰ সীমা বিবাদ চীনৰ সৈতে হোৱা লাডাখ সীমান্ত বা তিব্বতক লৈ হোৱা সীমা বিবাদ আৰু জম্মু কাশ্মীৰক লৈ হোৱা বিভিন্ন ধৰণৰ সমস্যা পাকিস্তানে জম্মু কাশ্মীৰক বিভিন্ন ক্ষেত্ৰত সীমা বিবাদ হিচাপে দাবী কৰি আহিছে তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণেৰে বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হৈ আহিছে ভাৰতে

স্বাস্থ্যৰ দিশতো উন্নতি সাধন কৰিব পৰা নাই বিশেষকৈ বিভিন্ন ধৰণৰ স্বাস্থ্য মহামাৰীয়ে ভাৰতক পিছ পেলাই দিছে অৰ্থনীতি দিশত চাপ পেলাইছে তাৰোপৰি বিভিন্ন ধৰণৰ আক্ৰমণ ভাৰতৰ ওপৰত হৈ আহিছে চীন বা পাকিস্তানে এইক্ষেত্ৰত ভাৰতক বিভিন্ন ধৰণেৰে আক্ৰমণ কৰি আহিছে তাৰোপৰি চীনা সীমান্তত বা জম্মু কাশ্মীৰত পাকিস্তান সীমান্তত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণেৰে সামৰিক বাহিনী ৰাখিব লগা হৈছে জম্মু কাশ্মীৰত এই ক্ষেত্ৰত ভাৰতে অত্যাধিক সৈন্যবাহিনী প্ৰেৰণ কৰিছে যাৰ বাবে তেওঁলোকক তেওঁলোকৰ খৰচ বহন কৰিবলগীয়া হোৱাত ভাৰতে অৰ্থনৈতিক ক্ষেত্ৰত পিছ পৰি ৰৈছে তাৰোপৰি শেহতীয়াকৈ হোৱা কৰোণা মহামাৰী কৰোণা মহামাৰীয়ে ভাৰতৰ অৰ্থনৈতিক দিশত বিশেষভাৱে চাপ পেলাই গৈছে তথাপিতো ভাৰতে যদিও বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তথাপিতো তেওঁলোকে যৎপৰোনাস্তিৰে এই প্ৰত্যাহ্বান নেওচি যাবলৈ সক্ষম হৈছে পাকিস্তানৰ লগত ভাৰতে বিভিন্ন ধৰণেৰে পৰোক্ষভাৱে যুদ্ধত যুদ্ধত লিপ্ত হৈছে যদিও প্ৰত্যক্ষভাৱে বা মুখামুখিভাৱে এখনো যুদ্ধৰ সন্মুখীন হোৱা নাই তাৰোপৰি ভাৰতত বিভিন্ন সময়ত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই আহিছে এই আক্ৰমণৰ মূলতে হৈছে সীমা বিবাদ বা শেহতীয়াকৈ ষোল্ল জানুৱাৰী তাৰিখে ভাৰতত ভাৰতৰ এজন কেইবাজনো সেনাবাহিনীক পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে এনেধৰণৰ প্ৰত্যাহ্বানসমূহে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ দিশত দিশত বিশেষভাৱে চাপ পেলাই আহিছে যদিও ভাৰতে এনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তথাপিতো তেওঁলোকে এই প্ৰত্যাহ্বান নেওচি যাবলৈ সক্ষম হৈছে তেওঁলোকে আন আন দেশৰ লগত বিভিন্ন ধৰণৰ বাণিজ্যিক চুক্তি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰি যুদ্ধ যুদ্ধ বিগ্ৰহসমূহক নাইকিয়া কৰিবলৈ বা বুজাবুজিৰে মিলিত হ'বলৈ চেষ্টা কৰি আহিছে তাৰোপৰি বিভিন্ন ধৰণৰ বাণিজ্যিক চুক্তিৰ জৰিয়তে ইখন দেশে আনখন দেশৰ লগত বাণিজ্যিক মিত্ৰতা গঢ়ি তুলিছে যাৰ ফলত আমেৰিকা বা ৰাছিয়াৰ দৰে

দেশৰ লগত বাণিজ্যিক মিত্ৰতা গঢ়ি তোলাৰ ফলত তেওঁলোকে বাণিজ্যিক কোম্পানীবিলাকৰ লগত আদান প্ৰদান হৈছে যাৰ বাবে তেওঁলোকে অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবলৈ এখন উন্নয়নশীল দেশ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰোপৰি সামৰিক বাহিনীৰ ক্ষেত্ৰত ভাৰত এখন চতুৰ্থ

চতুৰ্থ সংখ্যাত ভাৰতে চতুৰ্থ সংখ্যাত চিহ্নিত হৈছে